শিক্ষাৰ সৈতে আৰক্ষণৰ সম্পৰ্কটো মই এনেধৰণে কোৱাটো বিচাৰোঁ এছ চি আৰু এছ টিসকলে যিখিনি সুবিধা পায় আমাৰ অ' বি চি আৰু অন্যান্য পিছপৰা জাতিসকলে সেইখিনি নোপায় গতিকে আমাৰ ল'ৰা ছোৱালীখিনিও ইমান জোৰ দি অধ্যয়ন কৰে ফাৰ্ষ্ট ডিভিজন যায় কেইবাটাতো লেটাৰ কৰে মানে ডিষ্টিংশ্যন পায়ো কি হয় বিভিন্ন সময়ত তেওঁলোকে ইঞ্জিনিয়াৰিঙে হওক বা ডাক্টৰে হওক বা বিভিন্ন দিশত তেওঁলোকে অকণমান পাৰ্চেণ্টৰ কাৰণে পিছ পৰিবলগীয়া হয় কিন্তু যিখিনি এছ টি আৰু এছ চি যিখিনি ল'ৰা ছোৱালীয়ে ইমান কম নম্বৰ পায়ো তেওঁলোকে সেই সুবিধাতে তেওঁলোকে পাছ কৰি গুচি যায় তেতিয়াহ'লে কি হয় আমাৰ ল'ৰা ছোৱালীবোৰৰ মনত এটা আক্ষেপ ৰৈ যায় তেওঁলোকৰ তেওঁলোকে ভাবে যে আমি ইমান কষ্ট কৰি পঢ়িও ইমান চাৰিখন পাঁচখনত লেটাৰ লৈয়ো আমি বিচৰা ধৰণে কৰিব নোৱাৰিলোঁ কিন্তু ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাছ কৰা ল'ৰা এটায়ো সেইখন স্থান পায়গৈ ইঞ্জিনিয়াৰিং বা ডাক্টৰ বা বিভিন্ন দিশত পঢ়িব বিচাৰে গতিকে তেওঁলোকে পায়গৈ সেইকাৰণে এই এই ব্যৱধানটো এই ব্যৱধানটো বেছি নহয় অকমান কম পৰিমাণে ৰখাটো মই বিচাৰোঁ